হাঁহ কুকুৰা পুহিবলৈ হ'লে মাজে মাজে হাঁহ কুকুৰাৰ চিকিৎসা কৰিব লাগে ভেটেনেৰি ডক্টৰৰ কথা পাতিব লাগে যেনে হাঁহৰ কণী যেনে উমনি দিয়া সময়ত উমনি দিয়াৰ পিছত সপ্তাহ বা দহ দিনত কণীবিলাক পানী এটা বাল্টিত পানী লৈ কণীবিলাকক সাঁতোৰাব লাগে আকৌ সময়মতে তাত উমনি বাঁহত ৰাখি দিব লাগে সেই তেনেকৈ কৰিলে আপোনাৰ কণীবিলাক ঘোলা নহয় আপুনি যিমানটা কণী উমনি দিব সিমানটাই পোৱাৰ ওলাব আৰু তাৰ উপৰিও আপুনি হাঁহ কণী প্ৰায়ে অলপ গৰম দিনত দিয়াটো ভাল যিহেতু ঠাণ্ডাত মানে আপোনাৰ হাঁহ পোৱালিবিলাক অলপ আপডাল কৰিবলৈ অসুবিধা হয় যিহেতু তাৰ ফলত মৃত্যু হয় সেয়াই লছ হয় সেইবাবে আপুনি অলপ গৰম দিনত যেনে আপুনি মাঘ মাহত উমনি দিলে ফাগুণত পোৱালি ওলাব তেতিয়া অলপ অলপ গৰম ভাৱটো আহে যিহেতু তেতিয়া হাঁহ হাঁহ পোৱালিবিলাক সোনকালে ডাঙৰ হয় আৰু কোনো বেমাৰ আজাৰ তেনেকৈ নহয় আৰু আপোনাৰ কুকুৰাৰ বিষয়ে ক'বলৈ গ'লে কুকুৰাৰ প্ৰায়ে আপোনাৰ এতিয়া মাঘ ফাগুনমহীয়া চাহী হয় চাহী যেতিয়া হয় পোৱালিবিলাক প্ৰায় মৃত্যু হয় দেখা যায় চাহী নহ'বৰ বাবে আপুনি ভেটেনেৰি ডক্তৰৰ পৰামৰ্শ লৈ কিছুমান এনেধৰণৰ কীটনাশক ঔষধ পোৱা হয় যিবিলাক আনি পানীৰ লগত গুলি স্প্ৰে' কৰিলে সেইবিলাক নোহোৱা হৈ যায় আৰু এনেই আপোনাৰ গাঁৱলীয়া গাঁৱলীয়া আপোনাৰ ঔষধ যেনে কিছুমান পাত আছে বিহলঙনি যেনে আৰু কিছুমান তেনেকুৱা পাত পোৱা যায় সেইবিলাক উমনি বাঁহত দিলে চাহীবিলাক নোহোৱা হয় তাৰ ফলত হাঁহ কুকুৰাবিলাক ধুনীয়াকৈ লহপহকৈ ডাঙৰ হৈ আহে তাৰ উপৰিও আপুনি যদি তেনেকৈ কিবা বেলেগ অসুবিধা হয় হাঁহ কুকুৰাবিলাক মৃত্যুমুখত পৰে তেতিয়াহ'লে ভেটেনেৰি ডক্তৰৰ লগত পৰামৰ্শ ল'ব লাগে লৈ তেওঁলোকে দিহা পৰামৰ্শ দিয়া মতে নিয়মবিলাক পালন কৰিব লাগে তেতিয়া খুব কমেই মৃত্যুমুখত পৰে আৰু মৃত্যু নহ'লে তেতিয়া আপোনাৰো অলপ মানে স্বাৱলম্বী হ'ব পাৰিব যিহেতু তাৰ উপৰিও হাঁহবিলাকৰ গৰম দিনত প্ৰায়ে মৃত্যু হয় গৰম দিনত বিশেষকে ডাঙৰ হাঁহবিলাকৰ সেইবাবে হয়তো মানে অলপ হাঁহক অলপ মানে ধান যেনে তুঁহ এনেকৈ খোৱাব লাগে ভাতটোও অলপ কম দিব লাগে ভাত সৰহকৈ দিলেহে হাঁহবিলাকৰ গৰম দিনত মৃত্যু হ'ব পাৰে সেয়েহে অলপ কম পৰিমাণে ভাতটো দি অলপ ফলীয়াটো তুঁহ ধান এইবিলাক দিলে মানে হাঁহৰ স্বাস্থ্যটো অলপ ভালে থাকে তাৰ ফলত আপুনি বিক্ৰী কৰি ভাল পৰিণাম পাব পাৰে তাৰপৰা ভাল টকা পইচা পাব সেই টকা পইচাই আপুনি ধুনীয়াকৈ আকৌ এখন হাঁহ কুকুৰাৰ ব্যৱসায় কৰিব পাৰিব নতুনকৈ কিছুমান পোৱালি আনিব পাৰিব সেইবাবে প্ৰায় তেনেকৈয়ে পৰামৰ্শ লৈ থকাটো ভাল আপোনাৰ হাঁহৰ কণী উমনি দিবলৈ হ'লে আপোনাৰ ত্ৰিছ দিন লাগে প্ৰায় ত্ৰিছ দিনত পোৱালি আপোনাৰ ওলাই কুকুৰাৰ ক্ষেত্ৰত তেনে নহয় কুকুৰাৰ খুব বেছি বিছ বাইছ দিন সেনেকুৱাত তেনেকুৱাতেই পোৱালিবিলাক কণী পুতি ওলায় আৰু সেই পোৱালিবিলাকক আপডাল কৰিবলৈ হ'লে মানে অলপ গৰম তাপ দিব লাগে যিহেতু এতিয়া প্ৰায় ঠাণ্ডা দিন লাইটৰ পোহৰত ৰাখিব লাগে তাৰপিছত মানে চাব লাগে যে ইটো সিটোৱে মানে ঠাণ্ডাত ওপৰৰ উপৰিকৈ হয় যাতে হেঁচা খাই মৰি নাযায় সেইবাবে অলপ মুকলিকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে দুই তিনিটা লাইট দি এনেকৈ বিছ পঁচিছটা ত্ৰিছটা কুকুৰা পোৱালি মুকলিকৈ ৰাখি আপডাল কৰিব পৰা হয় তাৰ উপৰিও হাঁহবিলাক যেতিয়া পানীত চৰিবলৈ যায় অহাৰ পিছত তেওঁলোককো অলপ আপডালে ৰাখিব লাগে যেনে খোৱা চাব লাগে কি খাইছে তেওঁলোকে কেনেকৈ মানে কি খুৱাব পাৰি বা কি খালে কি হ'ব পাৰে এনেকৈ কৰি অলপ চকু কাণ দিব লাগে তাৰপিছতে আপোনাৰ হাঁহৰ কণী উমনি দিয়াৰ ক্ষেত্ৰত কৈছোঁ হাঁহৰ কণী উমনি দিবলৈ হ'লে মানে প্ৰায় ত্ৰিছ দিন লাগিবই আৰু কণীবিলাক প্ৰায়ে দহ বাৰ দিনৰ মূৰে মূৰে কণীবিলাক চাব লাগে আৰু উমনি বাঁহটোৰ যিবিলাক খেৰ দিয়া থাকে সেইবিলাক চাফা কৰি দিব লাগে যিবিলাকৰপৰা যাতে কোনো বেমাৰ নহয় পৰজীৱীয়ে স্থান ল'ব নোৱাৰে সেয়ে নিয়ন্ত্ৰণ কৰিব লাগে তেতিয়া আপোনাৰ বেমাৰৰপৰা আৰু হাত সাৰি থাকিব পাৰে কোনো পৰজীৱী বেমাৰ মানে এইবিলাক গাত নালাগে যিহেতু কুকুৰাৰ গাত প্ৰায়ে দেখা যায় চাহী তেতিয়া অলপ চাৰিচুক চাফা কৰি শুকান চূণৰ গুড়ি ই চাৰিচুকে ছিটিয়াব লাগে প্ৰায়ে সাৰিব লাগে সাৰি মেলি চাফা কৰি প্ৰায় চূণ পানী মাৰিব লাগে তেতিয়া আপোনাৰ চাহী হওক পৰুৱা এনেধৰণৰ পৰজীৱীবিলাক নোহোৱা হৈ যায় তাৰ উপৰিও আপুনি গৰম পানী ঠাণ্ডা দিনত গৰম পানী অলপ তেনেকৈয়ে দানা দিব লাগে গৰম পানীত যিহেতু বিশেষ ঠাণ্ডা ঠাণ্ডাত ঠাণ্ডা পানী দিলে মানে হাঁহ পোৱালিবিলাক মৃত্যু হ'ব পাৰে সেয়েহে অলপ কুহুমীয়া গৰম পানী কৰি তাত অলপমান ভাত হওক বা চাউল দি তেনেকৈয়ে আপডাল খাবলৈ দিব লাগে তেতিয়া তেওঁলোকৰ স্বাস্থ্য ভালে থাকে আৰু বহুত সোনকালে তেওঁলোক লহপহকৈ বাঢ়ি আহে তেনেধৰণে ঠিক কুকুৰা পোৱালিবিলাকো যদি অলপ দুৰ্বল নিচিনা দেখা যায় ভেটেনেৰি ডক্তৰৰ পৰামৰ্শ লৈ অলপ কিনা দানা আনি খুৱায় আপুনি এমাহমান হয়তো কিনা দানা খুৱাব পাৰে কাৰণ কিনা দানাটো যদি খুৱায় বহুত সোনকালেই বাঢ়ি আহে তাৰপিছত অলপ ডাঙৰ হোৱাৰ পিছত আপুনি ঘৰৰ ধান চাউল ভাত এনেধৰণৰ খাদ্যবিলাক দিও তেওঁলোকক ডাঙৰ কৰিব পাৰে বহুত ধুনীয়াকৈয়ে ডাঙৰ হয় আৰু আপুনি এইবিলাক কৰি বহুত স্বাৱলম্বী হ'ব বেমাৰ আজাৰৰপৰাও হাত সাৰিব পাৰিব এইবিলাকে কৰিলে আপুনি বহুতো উন্নতি হ'ব পাৰিব